অঁ বাইদেউ এই আপোনালোকৰ ছোৱালীজনী স্কুলত এই গা ভাল নাইকিয়া হ'ল তাৰ পৰা লৈ যাবহি লাগিছিলে কোনোবাই আহি অঁ অঁ সোনকালে আহিলে ভাল আৰু অঁ হ'ব হ'ব